বৰগোঁহাই চাহ বাগিচা হয় নহয় বাৰু হয় মোক মানে অলপ চাহপাতৰ পুলি লাগিছিলে হয় হয় ময়ো মানে এই বাগান এখন খোলাৰ কথা ভাবি আছো তাৰ বাবে মানে অলপ পুলি লাগিছিলে মই এশমান পুলি ল'ম বুলি ভাবিছোঁ হয় হয় এতিয়া জোৰা কেনেকৈ হৈ আছে বা পুলি হয় হয় হয় হয় মই এই সপ্তাহটোৰ ভিতৰতে আপোনাৰ ওচৰলৈ যাম আৰু আপুনি ভাল ভাল পুলি অলপ চাই মানে ৰেডি কৰি ৰাখিবচোন যদি বেয়া নাপায় ঠিক আছে হ'ব নহ'লে হ'ব হ'ব দিয়ক অঁ